অঁ হয় আপুনি কোনে কৈছেনো অঁ অঁ অঁ সেয়াই খোৱা বোৱা কৰিলে নাই অঁ খালোঁ এই অঁ কওকচোন

অঁ তাৰপৰা আমাৰ এতিয়া গোটৰ গোটেই কেইজন যাব লাগিব নেকি অঁ অঁ অঁ কাৰ ঘৰত হ'ব অঁ অঁ কিমান সময়ত দিব দহটা বজাত অঁ আকৌ অঁ

অঁ অঁ কাইলৈ মিটিং হ'ব অঁ হ'ব হ'ব মই ওচৰত থকা কেইগৰাকীক মই খবৰ দিম বাৰু এঘাৰটামান কি